আমি দোকানত গৈ ৰং বাচনি কৰোঁ ৰং বাচনি কৰোঁতে মানুহৰ অৰ্ডাৰ আহে যোনটো ৰং লাগে সেইটো মতে আমি বাচনি কৰোঁ বাচনি কৰি আনো আনি বৈ দিওঁ মানুহে কয় বোলে ফুলৰ ৰং এনেকুৱা দিবা সেইমতে বাচি দিও বা মেইন কাপোৰটো এনেকুৱা কালাৰ দিব সেইটো মতে আমি বাচি আনো কিছুমানে কয় কৰ্তনৰ কিছুমানে কয় থাইলেনৰ চিল্কৰ এনেকুৱা সেইমতে আমি বয় দিও অৰ্ডাৰ লওঁ আৰু ৰং বাচি বাচি যোনে যেনেকুৱা কালাৰ লাগে সেইমতে আমি ৰংটো বাচি দিও আৰু ফুলৰ ৰঙত সিহঁতে বেলেগ বেলেগ ৰং দিবলৈ কয় যোনে যেনেকুৱা ৰং বাচি দিয়ে সেইমতে আমি বাচি দিও ফুল সেয়া বাচি কাপোৰ অৰ্ডাৰ দিওঁ লওঁ আৰু তেনেকুৱা মানুহ আহে চাবলৈ আহে আহিলে কয় কিছুমানে এইটো ৰং নালাগিছিলে এনেকুৱা বাচি থৈ যায় আৰু কিছুমানে কয় এইটো কালাৰহে লাগে আমি সেইমতে আমি অৰ্ডাৰ দি থৈ গ'লে লওঁ বহুত দিনৰ মূৰত হ'লেও আমি বয় দিও বা কিছুমানে কয় এইটো কালাৰহে মোক বাচি দিব দেই এইটো কালাৰহে বয় দিব তেনেকুৱা মতে আমি দোকানত যাওঁ দোকানত গৈ দোকানীৰ লগত কথা পাতোঁ দোকানীয়ে আমাক ৰং দেখুৱাই দিয়ে সেইমতে আমি বাচি আনো আৰু সূতাৰ কোৱালিটিও চাওঁ কোনটো কেনেকুৱা সূতা কোনটো ফুলত দিলে ভাল হ'ব কোনটো মেইন মাকোত দিলে ভাল হ'ব সেই মতে আমি বাচনি কৰোঁ সেয়াই দোকানৰ পৰা কিনি আনো কিনি আনি কাপোৰ বয় বিক্ৰী কৰোঁ বা অৰ্ডাৰ দিওঁ অৰ্ডাৰ লওঁও দিওঁও সেয়াই